বিশুদ্ধ পানী খোৱা প প্ৰয়োজনীয়তা আছে কাৰণ আমি বিশুদ্ধ পানী নাখালে আমাৰ শৰীৰৰ অৱস্থা কি হ'ব পানীয়ে প্ৰাণ মানুহ জীয়াই থাকিবলে পানীত খাবই লাগিব আৰু সেই পানীখিনি অন্তত পৰিষ্কাৰ আৰু বিশুদ্ধ হ'ব লাগিব বুলি মই ভাবোঁ অন্ততঃ আৰু মানুহেও য'তেই য'লৈকে যায় অন্ততঃ এবটল পানী লৈ যোৱাটো উচিত বুলি মই ভাবোঁ যাতে তেওঁ সকলো সময়তে পানী খাই থাকিব পাৰে